আজিকালি আটাইতকৈ ব্যৱহৃত এপবিলাকৰ ভিতৰত সহজতে ক'ৰবালৈ যাবলৈ ৰেপিড' এপটো ব্য়ৱহাৰ কৰা হয় আৰু যোগাযোগৰ মাধ্য়মৰ বাবে ৱাটছ্আপ ফেচবুক ইনষ্টাগ্ৰাম বিভিন্ন ব্য়ৱসায়িক এপবোৰ যেনে মীন্ট্ৰা ফ্লিপকাৰ্ট এমাজন আদিৰ ব্য়ৱহাৰ সচৰাচৰ দেখা পোৱা যায় আৰু ক'বলৈ গ'লে স্মাৰ্টফোনৰ কিছুমান সুবিধা আৰু অসুবিধাৰ বিষয়ে ক'বলৈ হ'লে স্মাৰ্টফোনৰ সুবিধাতকৈ অসুবিধাটো বেছি ধৰা হওক আমি ক'ৰবালৈ যাবলৈ গাড়ী এখন বুক কৰিব লাগে ঘৰত আজি বহি আছোঁ গা বেয়া খাব ৰান্ধিবলৈ ইচ্ছা নাই তেতিয়াহ'লে আমি খাদ্য় বস্তু বাহিৰৰ পৰা আমি অৰ্ডাৰ দি পেলায়ো ঘৰত আনি পেলাই খাব পাৰি সেইবিলাক কাৰণত স্মাৰ্টফোন অতি সহজলভ্য় হৈ গৈছে আৰু যোগাযোগৰ মাধ্য়মৰ ক্ষেত্ৰতো যদি ক'বলৈ যাওঁ তেতিয়াহ'লে স্মাৰ্টফোনটো থকাৰ পৰা আত্মীয় স্বজনৰ লগত সঘন যোগাযোগ আৰু সকলো কথা ডাঁৰৰ খবৰ ডাঁৰে ডাঁৰে পোৱাৰ যিটো সুবিধা হৈছে সেইয়া অতিকৈ গুৰুত্বপূৰ্ণ আৰু অসুবিধা বুলি ক'লে ক'বলৈ হ'লে আমি কিছুমান পুৰণি বস্তু পাহৰি পেলাইছোঁ স্মাৰ্টফোনটো অহাৰ পৰা যেনেকৈ ৰেডিঅ' টি ভি টেপ ৰেকৰ্ডাৰ আজি এইবিলাক বস্তু সকলো ঠাই এটা এটা যন্ত্ৰই লৈ থৈ দিছে সেইটো হৈছে স্মাৰ্টফোন আৰু আৰু সচৰাচৰ স্মাৰ্টফোনৰ অতি ব্য়ৱহাৰে আমাৰ দৈনন্দিন কিছুমান কাম আৰু স্বাস্থ্য়জনিত সমস্য়াৰ সৃষ্টি কৰিছে অসুবিধা বুলি ক'বলৈ হ'লে মই এইখিনিয়ে ক'ম